হেল্ল' অঁ কি ফোন মাৰিছিলে

হয় নেকি কি পিঠা লাগিবলে অঁ অঁ লাৰু লাৰু পিঠা

অঁ মালপোৱা লাগেনে তিল পিঠা

কিমান কিমান লাগে অঁ হ'ব

অঁ অঁ বনাব পাৰোঁ অঁ পাৰোঁ

ও ও অঁ পঞ্চাছ পঞ্চাছটামান পঞ্চাছখন মান হ'ব কেতিয়া লাগে

ও হ'ব পাৰিম ও নকৰোঁ অঁ অঁ হয় নেকি অঁ হয় নেকি ও ও ও অঁ অঁ পিঠাটো দিয়া হয় এনেই একছত আমি ডেৰশ টকা লওঁ সেনেকে সেনেকে মিলাই দি দিবা আৰু অঁ ডেৰশ টকা সেনেকে মিলাই হাঁ দুই কেজি দুই কেজি লাগিব চাউল দি দিব নেকি চাউল চাউল দিব চাউল দিব চাউল দি দিলে বাৰু এনেই কিবা এটা দি দিব আৰু অঁ অঁ অঁ আপোনাৰ বনাই দিব লাগিব আৰু অঁ হ'ব কিবা এটা দি দিব আৰু অঁ অঁ অঁ হ'ব মনত থাকিব অঁ অঁ অঁ হ'ব

অঁ চিনি পাওঁ পাইছোঁ পাইছোঁ চিনি সদায় দোকানত দোকানত থাকোঁ না অঁ দোকানতে থাকোঁ সদায় দেখা পায়

ও ও অঁ হ'ব হ'ব বনাব অঁ

অঁ হ'ব বাৰু অঁ অলপ সোনকালে সোনকালে দিব হয় আৰু দিগদাৰ নহয় অঁ বনাব লাগিব ন অঁ অঁ অঁ অঁ হ'ব পাহৰি দি দিম অঁ হ'ব হ'ব দিয়ক নাই নাই নাই নাপাহৰোঁ অঁ অঁ সদায় বনোৱা যায় না বনোৱা যায় ন সদায়

অঁ অঁ অৰ্ডাৰ দিয়া কাৰণে আৰু অঁ হ'ব দি দিব অঁ দিয়ক অঁ দিয়া